আমাৰ অসমীয়া সংস্কৃতিত মহিলা ঋতুস্ৰাৱক আচলতে চুৱা হিচাপে গণ্য কৰা হৈছিল এটা সময়ত এতিয়াও আছে কিছু কিছু ঠাইত গাঁও অঞ্চলবিলাকত এতিয়াও এয়া মানি চলা হয় আচলতে আমাৰ আজো আইতাসকল আমাৰ উপৰিপুৰুষৰ যি সেইসকল মহিলা আছিল তেওঁলোকৰ মতে এই ঋতুস্ৰাৱৰ সময়খিনি সম্পূৰ্ণৰূপে তিনিদিন বা চাৰিদিন আছুতীয়াকৈ তেওঁলোকক ৰাখিছিল নিলগ মানে বেলেগ ৰুম বা বেলেগ ধৰণৰ খাদ্য তেওঁলোকৰ বেলেগ খাদ্য বেলেগ ঠাই নিৰ্বাচন কৰি দিছিল তাতে তেওঁলোকে থাকিবলগীয়া হৈছিল আৰু যেতিয়া প্ৰথমবাৰ ঋতুস্ৰাৱ হৈছিল তেতিয়াই নিয়ম নীতিৰে তেওঁক মানে শুদ্ধ কৰি লোৱা হৈছিল এতিয়াও আছে সেই নিয়ম তোলনি বিয়া যিটো কিন্তু সময় সাপেক্ষে সেয়া সলনি হ'ব লাগে বুলি মোৰ দৃষ্টিত মই ভাবোঁ কাৰণ এতিয়া যিহেতু আমি এখন ব্যস্ত সমাজত আমি চলি আছোঁ ব্যস্ততাৰ কাৰণে আমি বহুত কিছুমান নিয়মেই পালন কৰিব নোৱাৰোঁ আৰু এয়া বিশেষকৈ এটা শাৰীৰিক প্ৰক্ৰিয়া ঋতুস্ৰাৱ হ'ল এগৰাকী মহিলাৰ ভিতৰৰ এটা হয় মানে শাৰীৰিকভাৱে উৎপন্ন হোৱা এটা প্ৰক্ৰিয়া আৰু সেয়া কোনো চুৱা বা কিবা হ'ব পাৰে বুলি মই নাভাবোঁ এইখিনি সময়ত আমি যথেষ্ট সাৱধানেৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰে আমি কিছুমান স্বাস্থ্য বিধি মানি চলাটো অতন্ত্য প্ৰয়োজন খাদ্যসম্ভাৰৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব পাতল খাদ্য বা আমি পাতলীয়া কাম খুব বেছি জোৰ দিয়া মানে চিন্তাত বা টেনশ্যন কিবাকিবিৰ পৰা আমি অলপ নিজকে সেইখিনি আঁতৰত ৰখাটো আমাৰ কাৰণে ভাল আচলতে তেতিয়া এইবিলাক কথা আইতাসকলে আমাক তেনেদৰে বুজাব নাজা নাজানিছিল কাৰণেই চাগে চুৱা হিচাপে গণ্য কৰি আমাক আঁচুতীয়াকৈ ৰাখিছিল যাতে আমি কাম বনৰ পৰা অলপ আঁতৰি থাকিব পাৰোঁ মোৰ মতে মই সেনেকৈ ভাবোঁ কিন্তু এতিয়া হৈছে প্ৰতিগৰাকী মহিলাই এতিয়া সম্পূৰ্ণৰূপে ব্যস্ত কৰ্মৰত মহিলা বা স্কুলৰ ছাত্ৰীসকল তেওঁলোকে স্কুল ক্ষতি কৰিব নোৱাৰে বা এটা দিন স্কুললৈ নগ'লে বহুতখিনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে ঠিক তেনেদৰে কৰ্মৰত মহিলাসকলে কৰ্মস্থলীলৈ নগ'লেও বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে যে এইখিনি সময়ত আমি নিজকে কেনেদৰে ভালদৰে ৰাখিব পাৰোঁ বা চাফ চিকুণকৈ আজিকালি বিভিন্ন ধৰণৰ উপায়ো উলাইছে মেনষ্ট্ৰুৱেল কাপ বা চেনিটেৰি নেপকিন এইবোৰ ব্যৱহাৰ কৰি আমি নিজকে অলপ ৰাখিব পাৰোঁ চাফ চিকুনকৈ আৰু প্ৰতিদিনে আমি নিজৰ যিখিনি যাৱতীয় কাম বন কৰি কৰিবতো লাগিবই গতিকে সেইখিনি সময়ত আমি ধ্যান দিব লাগে যাতে গধুৰ কাম বনৰ পৰা আমি আঁতৰি থাকোঁ আৰু গতিকে মানে বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাটো অতি প্ৰয়োজনীয়